ভাৰতত ধৰ্মীয় স্থান বুলি কওঁতে ৰামেশ্বৰম কেদাৰনাথ বদ্ৰীনাথ এইবিলাক আছে ধুনীয়া ধুনীয়া তাত বহুত দূৰৰ দূৰৰ পৰা আহে পৰ্যটক মানুহ চাবলৈ আহে তাত বিভিন্ন ধৰণে কিছুমানে গাড়ী গাড়ী ধৰি কিনে আহে এনেকৈ আমাৰ নিচিনা ডেকা ল'ৰাবিলাকে কিছুমানে বাইক লৈ লৈ যায় চাবলৈ যায় তাতে দুই তিনিদিন ধৰি তাত থাকে তাৰ পিছত আমাৰ অসমৰ ধৰ্মীয় স্থান বুলি ক'বলৈ গ'লে বৰদোৱা সত্ৰ আউনীআটী সত্ৰ তাৰ পাছত হাজো হাজোৰ পোৱামক্কা তাতো আহে মানুহ চাবলৈ

বৰপেটা সত্ৰ এনেকৈ এইবিলাক আহে পৰম্পৰাগত কামাখ্যা কামাখ্যা মন্দিৰত অম্বু অম্বুবাচী মেলা হয় তাত সাতদিন ধৰি উদযাপন কৰা হয় এই মেলা তাতো আহে বিভিন্ন ধৰণৰ বহুত দূৰৰ দূৰৰপৰা পৰ্যটক আহে চাবলৈ তাত বলি বিধান বলি বিধান কৰা হয় তাত ম'হ ছাগলী এইবিলাক বলি দিয়ে পাৰ এইবিলাক বলি দিয়ে তাত সেনেকৈ চলি আহিছে আৰু আগৰপৰা এনেকৈ উদযাপন কৰা হয়